হয় আমাৰ অঞ্চলত খেলপথাৰ আছে আমাৰ বিশ্বামপুৰ হায়াৰ ছেকেণ্ডেৰীত খেলপথাৰ এখন আছে আৰু কচুমাৰী হাই স্কুল খেলপথাৰ এখন আছে তাত বহুত ধৰণৰ আপোনাৰ খেল হয় ফুটবল যেনেকৈ ক্ৰিকেট বেডমিণ্টন ভলীবল বহুতো খেল হয় আৰু আমাৰ খেলপথাৰ বহুত ডাঙৰ যথেষ্ট ডাঙৰ কিন্তু তাত আপোনাৰ খেলাও হয় বহুত ধৰণৰ খেল আৰু মাজে সময়ে বহুত ভাল ভাল খেল পতা হয় ইয়াত ফুটবল ক্ৰিকেট খেল ভলীবল খেল এইবিলাক পতা হয় আৰু ইস্কুলৰ খেল ধেমালি উৎসৱ তাতে আমি দেখিবলৈ পাওঁ ভালদৰে খেলা হয় তাত